হয় মেম গুড ইভ গুড আফটাৰনুন মেম হয় মই শৰ্মিষ্ঠা গৌতমে কৈছোঁ মই মানে গুৱাহাটী ইউনিভাৰ্ছিটিৰ পৰিৱেশ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰৰ এগৰাকী ছাত্ৰী আপুনি ফ্ৰী আছে নহ্ মোৰ মানে অলপমান কথা আছিল আপোনাৰ লগত মানে আমি পৰিৱেশ বিজ্ঞানৰ বিভাগৰ ছাত্ৰীসমূহে গোটেই ছাত্ৰ ছাত্ৰীসমূহে এটি কি বুলি কয় পৰিৱেশ বিজ্ঞান হেল্ল' হয় মেম হয় হয় মেম মানে আমাক প্ৰদূষণৰ বাবে সজাগতা অনুষ্ঠান এটি কৰিবলৈ দিছে এইটো কাৰণে মানে আমাৰ অঞ্চলৰ সমূহ বিদ্যালয়বিলাকত গৈ গৈ আমি মানে সজাগতা অনুষ্ঠান কৰিব লাগিব আপোনালোকৰ বিদ্যালয়তো যাব পাৰোঁ নেকি মেম আমি হয় মেম মেম কেতিয়া মানে গ'লে ভাল হ'বনো হয় হয় হয় মেম হয় আমি সকলোৱে বাৰু আলোচনা কৰিম আমি ভাবিছোঁ কিছুমান কম্পিটিশ্যন তাতে পাতিম বুলি তেতিয়াহ'লে ভাল হ'ব হয় মেম

মেম আমি আমি দছগৰাকীমান যাম হয় হয় মেম মেম অলপ উচ্চতৰ মাধ্যমিকৰ হ'লে ভাল হ'ব যেনে নাইন টেনৰ ষ্টুডেণ্ট হ'লে ভাল হ'ব মেম

কিমান কিমানমান আছেনো মেম আপোনালোকৰ টুটেল ষ্টুডেণ্ট অঁ হয় মেম আমি মানে ভাবিছিলোঁ আৰ্ট কম্পিটিশ্যন আৰু কুইজ কম্পিটিশন আৰু ডিবেট কম্পিটিশন কৰিম বুলি হয় মেম আমি লৈ যাম তাতে তেওঁলোকক দি দিম বিষয়বোৰ তেওঁলোকে সেই হিচাপে মানে ক'ব লাগিব বা আঁকিব লাগিব ছবি পৰিৱেশৰ বিষয়ে তেনেকৈ আৰু আমি বাছনি কৰি মানে বিশেষ কেইটামানক পুৰস্কাৰো দিম হয় হয় মেম হয় মেম আমি আলোচনা কৰি ল'ম বাৰু আমাৰ চাগে হেড অফ দ্য ডিপাৰ্টমেণ্টটো যাব আমাৰ লগত

হয় মেম হয় ঠিক আছে বাৰু আপোনাক মই আগতীয়াকৈ আকৌ ফোন কৰিম বাৰু হয় হয় হয় হয় হয় মেম আমি ডিবেট কম্পিটিশ্যন আৰ্ট কম্পিটিশ্যন আৰু কুইজ তেনেকৈ ভাবিছোঁ আপোনালোকেও যদি আৰু কিবা দিহা পৰামৰ্শ দিব পাৰে আৰু আমি কৰিব পাৰোঁ বেলেগো অঁ অঁ মেম হয় মেম আপুনি ভাল উপদেশে দিছে আমি কৰিব পাৰোঁ ৰাতিপুৱা সময়ত সেইখিনি

হয় মেম হয় হয় হয় হয়

হয় মেম হয় হয় মেম আমি ভাবিছোঁ বাৰু তেনেকুৱা থাকিব কিছুমান আমাৰ পদক্ষেপ হয় হয় হয় মেম হয় হয় মেম হয় থেংক ইউ মেম আপুনি ইমান বহুমূলীয়া সময় মোক দিলে থেংক ইউ থেংক ইউ মেম